আমাৰ গৃহ চহৰখনৰ বিশেষ প্ৰিয় বস্তুটো হ'ল ইয়াৰ একচেচিবিলিটী কাৰণ এই যোনখন আমাৰ চহৰ গুৱাহাটী এইখন আপোনাৰ ওচৰৰ পাজৰৰ টাউন বা ডিষ্ট্ৰিক্টখন কেইখনৰ লগত ভালকৈ কানেক্টিভিটিটো আছে যেনে নলবাৰীৰ পৰা হওক বা নগাঁৱৰ পৰা হওক মৰিগাওঁৰ পৰা হওক বা এই ফালে তেজপুৰ য'ৰ পৰা আহিলেও আপুনি গুৱাহাটী ভাল এটা কানেক্টিভিটী পাব প্লাচ গুৱাহাটীত ফেচিলিটী এইটো আছে যে ইয়াতে ঘৰে ঘৰে পানী পানীৰ কানেকছন আছে ইলেকট্ৰিছিটী কানেকচন আছে আপুনি মোবাইলৰ ক্লিকত খানা অৰ্ডাৰ কৰিব পাৰে মোবাইলৰ ক্লিকত অ'টো হওক বা ৰিক্সা বা ওবেৰ অ'লা এইবিলাক আমি বুক কৰিব পাৰোঁ ৰাস্তাত ওলাই গৈ আমি চিটি বাছ হওক বা ৰেপিড' হওক সেইবিলাক আমি লৈ য'ত ত'ত ঘূৰিব পাৰোঁ ৰাতি দচটা এঘাৰটালৈ ঘূৰিব পাৰোঁ মহিলা সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ চহৰখন বহুত আগবঢ়া কাৰণ কি ইয়াতে দহটা এঘাৰটা বাৰটা ৰাতি এটা দুটালৈকেও ঘূৰি ফুৰিব মানে ঘূৰি ফুৰিব পাৰি কোনো মহিলাৰ আজিলৈকে একো হোৱাৰ ৰেকৰ্ড নাই গতিকে মই ভাল বুলিয়ে ক'ম এইখিনিয়ে আমাৰ প্ৰিয় বস্তু হয় প্ৰিয় বিশেষত্ব হয় আমাৰ চহৰখনৰ ভিতৰত